পথ এই পথটো আমাৰ দুহেজাৰ পোন্ধৰ চনতেই পকীকৰণ হ'ল এই পথটো পকীকৰণ হোৱাৰ কাৰণে আমাৰ গাড়ী বা বাইক এইবিলাকৰ মানে চলাচল কৰিবলৈ সুবিধা হ'ল তেলো বহুত কম খৰছা হয় আৰু পথটো যেতিয়া মাটিৰ আছিল তেতিয়া আমাৰ বহুত এই মানে যাতায়ত কৰিবৰ কাৰণে বহুত কষ্ট হৈছিল আৰু সেই ল'ৰা ছোৱালী স্কুললৈ অহা যোৱা কৰাত বহুত জটিল হৈছিল গতিকেলৈ এই পথটো আমাৰ পকীকৰণ হোৱাৰ বাবে আমাৰ অহা যোৱা অকল ল'ৰা ছোৱালী স্কুললৈ যোৱা বুলিয়ে নহয় ব্যৱসায় বাণিজ্যৰ কাৰণেও য'ত আগতে আধা ঘণ্টা লাগিছিল ত্ৰিছ আধা ঘণ্টা লাগিছিল এতিয়া এই পথটো হোৱাৰ বাবে দহ মিনিট পাঁচ মিনিটতে আমি এই পথটোৱেদি টাউন পাওঁগৈ গতিকেলৈ এই পথটো হোৱা কাৰণে আমাৰ পকীকৰণ হোৱাৰ বাবে আমাৰ বহুত উপকাৰ হ'ল